আমাৰ অঞ্চলত আৰম্ভ কৰিব পৰা নতুন ব্যৱসায়সমূহ কৃষি বুলি ক'বলৈ হ'লে আমাৰ অঞ্চলত এতিয়ালৈকে বৰ্তমান ব্যৱসায়টো বহুতেই আছে যেনেদৰে সৰু পকৰী দোকান আছে চিঙৰা দোকান আছে চাওমিন ম'মৰ দোকান আছে ইষ্টেচনাৰী গ্ৰছাৰী গোটেইখিনিয়ে আছে যদি আমি নতুন কিবা ব্যৱসায় এটা কৰিবলৈ বিচাৰোঁ তেন্তে এতিয়া বিহুৰ সময় আহি আছে মাঘ বিহুৰ গতিকে মাঘ বিহুৰ নিজৰ হাতে বনোৱা তেল তিলপিঠা বৰপিঠা এইবিলাক ভাপৰ পিঠা এইবিলাক বহু সুতুলি পিঠা বহুত ধৰণৰ পিঠা আমাৰ সাধাৰণতে গাঁৱৰ গ্ৰাম্য মহিলাসকলে জানে গতিকে তেওঁলোকে যদি সেইবিলাক ধুনীয়াকৈ আমাৰ গাঁৱত যেনে গাঁৱৰ পিঠাবিলাক বহুত ধুনীয়াকৈ বনায় গাঁৱৰ মানুহে গতিকে সেই গাঁৱৰ পিঠাবিলাক যেনেকৈ গাঁৱত বনায় সেইদৰে বনাই মেলি যদি পেকেট কৰি পেলাই বাহিৰলৈ পঠিয়াব পৰা যায় তেন্তে সেইটো এটা মই নতুন ব্যৱসায় বুলি ভাবি ভাবোঁ আৰু আৰু অঁ ব্যৱসায়টোতো আৰম্ভ কৰিব বিচাৰোঁ যদি মানে ব্যৱসায়টো এই ব্যৱসায়টোত যদি লাভ হয় ধৰক এতিয়াতো বৰ্তমান ইয়াত আমাৰ তেনেকুৱা দোকানবিলাক আছে দোকানত আহে মানুহ খাই যায় গতিকে সেইবিলাকতো খোৱাবোৱাবিলাকতো দোকানৰ চব দোকানতে আছে বা বস্তু ঘৰৰ দৰকাৰ হয় আটা চাউল এইবোৰ সেইবিলাকতো দোকানত পোৱাই যায় গতিকে এইটো ব্যৱসায় আৰম্ভ কৰিব বিচাৰোঁ কাৰণ এইটোত মই লাভ হ'ব বুলি ভাবোঁ কাৰণ পিঠা পনা আমাৰ অসমৰ যিটো পিঠা পনা অসমৰ গাঁৱৰ মহিলাসকলে যিবোৰ বনায় সেই পিঠা পনাটো সকলোৱে খাই ভাল পাব বুলি মই ভাবোঁ আৰু এইটো ব্যৱসায় মই আৰম্ভ কৰিবলে বিচাৰোঁ কিয় হ'ব কিয় হ'ব মানে এইটো ব্যৱসায়ত মই লাভ হ'ব বুলি ভাবোঁ এইটো নতুন ব্যৱসায় পিঠা পনাৰ ব্যৱসায়টো গতিকে মই এইটোত ভাল লাভ হ'ব বুলি ভাবোঁ সেইকাৰণে মই কৰাটো ভাল বুলি ভাবিছোঁ আৰু এই ব্যৱসায়টো পিঠা পনাৰ ব্যৱসায় বুলিয়ে মহিলাসকলৰ গ্ৰাম্য মহিলাসকলৰ পিঠা পনা ব্যৱসায় বুলি হ'ব বুলি ভাবোঁ মই এইটো মানে তেওঁলোকৰ ভাল এখন ঘৰত মানুহ মহিলাসকলৰ চলিবলৈ ভালেমানখিনি পইচাৰ প্ৰয়োজন হয় গতিকে এই এই ঘৰতে ক'লৈ নগৈ ঘৰ গাঁও ঘৰতে পিঠা পনা এনেও বিহুলৈ বনোৱাও হয় আৰু সেই ব্যৱসায়টো কৰিবলৈ বেছি কষ্টও নহয় বুলি ভাবোঁ গতিকে এই ব্যৱসায়টো ভাল হ'ব বুলি মই ভাবোঁ প্ৰত্যেকগৰাকী মহিলাৰ বাবে